হেল্ল' হেল্ল' অঁ এই গগৈ হয়নে এই মাছ যে বেচে হয় নহয় অঁ মোক মাছ অলপ লাগিছিলে মাছ মানে অলপ চালানী মাছ লাগে আৰু অলপ লোকেল মাছ লাগে লোকেল অকণমান সকাম আছে মোৰ ঘৰত প্ৰায় বিশ কেজিমান হ'লে হৈ যাব আচ্চা এই শ'ল মাছ শ'ল মাছ পাচ কেজিমান আৰু চালানী মাছ পোন্ধৰ কেজি হ'লে বিশ কেজি বিশ কেজি হ'লে হৈ যাব আচ্চা চালা চালানী মাছৰ ৰেতটো কিমান লোকেল শ'ল মাছ পোৱা যাব নেযায় পাম আচ্চা চাৰিশ চাৰিশতকৈ অলপ কম নহ'ব নে আচ্চা হেৰি নহয় মাছটো কাটি দিব নে নাই ঘৰত আনি কাটি দিব তাতে কাটি দিব

আচ্চা মাছটো ঘৰত কাটি দিব নে তাতে কাটি আনিব লাগিব হয় নেকি আচ্চা আচ্চা ঠিক আছে তেতিয়াহ'লে মাছটো এনেই ফিক্স দামটো কিমান হ'ব শ'ল মাছটো চাৰিশ চাৰে তিনিশ মানকৈ ল'ব নে

ঠিক আছে হ'ব তেতিয়া চালানী পোন্ধৰ কেজি শ'ল শ'ল পাঁচ কেজি কাটি কৰি দিব হাঁ কাটি কৰি দি দিব মানুহ মোৰ মানুহ নাই যাবলৈ মানুহ মানুহ ডেলিভাৰী পঠাই দিলে হ'ল ঠিক আছে হ'ব দিয়ক